মই মোৰ জন্তুবোৰক নিজে যত্ন লওঁ আৰু মোৰ লগতো দুজন মানুহ থাকে ধৰক এতিয়া গৰু ৰাতিপুৱাই উলিয়াই নিওঁ তেওঁলোকক নি মেলি ধৰক য'ত আমাৰ ঘাঁহ কটা থাকে ঘাঁহ থাকে তাত দিয়া দিওঁ এৰাল দিওঁ তাৰপিছত আপোনাৰ ধুনীয়াকৈ দুপৰীয়া পানী খুৱাওঁ দানা চানা দিয়া হয় আকৌ সন্ধিয়া আনি তেওঁলোকক ধুনীয়াকৈ চাফ চিকুণ কৰি গঁৰালত ভৰাওঁ তাৰপৰা মহে নাকামোৰিবৰ কাৰণে তেওঁলোকক এখন নেট দিয়া হয় নেটখনো ধুনীয়াকৈ দিওঁ তাৰপিছত ধুনীয়াকৈ যাগ দিয়া হয় মহ খেদাবৰ কাৰণে তাৰপিছতে বন্ধা হয় দানা পানী দি আৰু আপোনাৰ ছাগলীৰ ছাগলীবোৰো তেনেকৈ ঠিক ৰাতিপুৱাই উলিয়াই আনো গঁৰালৰপৰা উলিয়াই আনি তেওঁলোকৰ নিৰ্দিষ্ট জেগাত আমি বান্ধো তাৰপিছত সৌৰা পাত ডিমৰু পাত ধুনীয়াকৈ তেওঁলোকক আঁৰি দিয়া হয় সেইবোৰ তেওঁলোকে খায় আৰু ভাতৰ মাৰ চাৰ থাকে মাৰবোৰো দুপৰীয়া আমি তেওঁ ছাগলীবোৰক দিওঁ খাবলৈ তাৰপিছত গঁৰালটো ধুনীয়াকৈ চাফা কৰা হয় সদায় ৰাতিপুৱাই ছাগলী উলিয়াই নিয়াৰ পিছতেই গঁৰালটো ধুনীয়াকৈ চাফা কৰোঁ তাৰপৰা হাঁহৰ কাৰণেও তেনেকৈ ৰাতিপুৱাই গঁৰালৰপৰা মেলি দিওঁ পুখুৰীলৈ পুখুৰীত যায় চৰে তাৰপিছত দুপৰীয়া মাজতে দানা দিয়া হয় হাঁহবোৰ আহে ধৰক দানা খাই ধুনীয়াকৈ আকৌ পুখুৰীলৈ গুচি যায় পুখুৰীৰপৰা আহি নিজৰ গঁৰালত সোমায় গঁৰালত সোমাই ধৰক গঁৰালত সোমোৱা আগে আগে আমি দানা চানা দিওঁ ধুনীয়াকৈ তেনেকৈ আপোনাৰ কুকুৰা ক্ষেত্ৰতো একেই কুকুৰাই যদি ডিম পাৰে ডিমখিনি ধুনীয়াকৈ অনা হয় তাৰপৰা কুকুৰাক দানা দিয়া হয় আৰু যদি কেতিয়াবা বেমাৰ আজাৰ হয় ধৰক ভেটেনীৰপৰা ভেকচিন তেওঁলোকক যোগান ধৰা হয় ধুনীয়াকৈ আৰু ধুনীয়াকৈ থাকে আৰু আপোনাৰ গাহৰিক ধৰক এতিয়া আমাৰ অকণমান ঘৰৰপৰা অকমান দূৰত গঁৰালটো আছে তাৰপৰা ধুনীয়াকৈ উলিয়াই আনি এৰাল দিয়া হয় এৰাল দিয়াৰ পিছত গঁৰালটো খুব ধুনীয়াকৈ চাফা কৰা হয় পানী মাৰি আৰু গাহৰিখিনিকো চাফা কৰোঁ পানী মাৰি তাৰপিছত গাহৰিক দানাটো ঘনাইপতি দি থাকিব লাগে দানাও দিয়া হয় তাৰপিছত আনি আৰু আকৌ গঁৰালত ধুনীয়াকৈ বন্ধা হয় তাৰপিছত ব্ৰইলাৰখিনিৰ কাৰণে ব্ৰইলাৰটো আৰু বহুত কষ্ট হয় ব্ৰইলাৰো আপোনাৰ ৰাতিপুৱাই পানী চাব লাগিব দানা চা দানা দিয়া হয় পানী দিয়া হয় প্লাছ আপোনাৰ মানুহে এনিটাইম তাত লাগি থাকিব লগা হয় কাৰণ ব্ৰইলাৰ পটককৈ বেমাৰটো পটককৈ আহে সেইটো কাৰণে আৰু খুব যত্ন কৰা হয় আচলতে এতিয়া ফলিয়া তুঁহ বিচাৰি আনি তাত গঁৰালত পৰা হয় ধুনীয়াকৈ সিহঁতক সুবিধাৰ্থে আমি তাত পাৰি দিব লাগে আৰু দুই তিনিদিনৰ মূৰে মূৰে সেই ব্ৰইলাৰ গুখিনি ধুনীয়াকৈ চফা কৰিব লাগে আকৌ নতুন হেৰি ভৰাব লাগে পানী চানীটো দিয়া থাকে লাইট দিয়া থাকে ফেন দিয়া থাকে গৰমৰ দিনত ধুনীয়াকৈ ৰখা হয়